কামৰূপ মহানগৰ জিলাৰ মূল কৃষিজাত সামগ্ৰীসমূহ

কৃষিজাতৰ সামগ্ৰীসমূহ হৰ জৰিয়তে বিভিন্ন ব্যক্তিয়ে পেট প্ৰবৰ্তাইছে নাৰ্ছাৰীৰ সুবিধাও আছে নাৰ্ছাৰীসমূহত বিভিন্ন ফল মূলৰ খেতি কৰা যায়